অসমীয়া সংস্কৃতিৰ খাদ্য বুলিলে মনলৈ আহে লাৰু পিঠাৰ কথা যেনে তিল পিঠা আমি তিল ভাজি গুড়া কৰি আমি বৰাচাউল খুন্দি সেই ভিতৰত সেই তিলটো দি আমি পিঠা বনাওঁ আৰু নাৰিকল ৰুকি আমি তাৰে ভিতৰত দিওঁ নাৰিকলৰো পিঠা বনাওঁ আৰু নাৰিকলৰ লাৰু বনাওঁ যেনেকৈ গুড়া খুন্দি টেকেলিৰ মুখত দি পেলাই পিঠা বনাওঁ চুঙা পিঠা বনাওঁ চুঙাত ভৰাই গুড়াখিনি আমি গুলি লৈ চুঙাত ভৰাইদি পোৰো চুঙাটো সেই পিঠা বনাওঁ ঠিক সেনেকৈ আমি বহুত ধৰণৰ পিঠা বনাই আমি অসমীয়া বিহুত আমি সেনেকৈ চলোঁ খাদ্য বুলিলে যেনেকৈ শাক পাচলিৰ খাদ্য যেনে কল পচলা কল পচলা কল গছ কিনি কাটি আনি আমি কুটি পেলাই কল গছৰ পচলা বনাওঁ যেনে কিছুমান বেহৰ দিও বনাব পাৰি আৰু কিছুমানত খাৰ দিও বনাব পাৰি প্ৰত্যেকৰে নিজৰ নিজৰ বেলেগ বেলেগ জুটিত বেলেগ বেলেগকৈ বনাব পাৰি যেনেকৈ বাৰিৰ কচু ক'লা কচু আনি আমি ক'লা কচু বনাওঁ ৰঙালাওৰ ঠাৰি আনি আমি ছৰ্চৰী বনাওঁ ঠিক তেনেকৈ আমি বহুত গাঁৱলীয়া খাদ্য আমি এনেকৈ বিচাৰি খুচাৰি আমি খাব পাৰোঁ